অঁ হেল্ল' অঁ হয় কওকচোন অঁ হয় হয় আপোনাৰ সেই ঘৰটো ক'ত বাৰু অঁ মিছন পট্টি ন অঁ অঁ বাকী এতিয়াতো মই যাব নোৱাৰিম অকণমান দেৰিকৈ গ'লে হ'ব নহয় চাগে নহয় মানে মই বেলেগ কাম এটাত অকণমান ওলাই আহিলোঁ সেইটো কাৰণে মানে অলপ অলপ মই এঘণ্টামান দেৰিকৈ গ'লে হ'ব নহয় চাগে

পইচা ন পইচাটো আপোনাৰতো আপোনাৰতো অলপ দূৰ হৈ যাব ন দূৰ হৈ গ'লেতো অলপ বেছি পৰি যাব দেই এনেই আপোনাৰ ওচৰত হ'লেতো অলপ কমকৈয়ে লওঁ আপোনালৈ পাঁচ হেজাৰমানতে কৰি দিম বাৰু পাঁচ হেজাৰ অঁ কম বেছ মানে ওচৰ হোৱা হেঁতেন এতিয়া কিবা এটা ভাবি চাব পাৰিলোঁ হেঁতেন দূৰ হৈ গ'ল যে নাই নাই ইমান কমত নহ'ব দেই বস্তু মানে মইতো গৈয়ে গৈ পেলাই ক'ব পাৰিম মানে এতিয়া মই ডাইৰেক্ট এনেকৈ কৈ দিব নোৱাৰিম

পাঁচ হেজাৰটো গৈ অকমান মিলাই মেলি দিম বাৰু মই এঘণ্টা পিছত আৰু মই বেলেগ এজাগালৈ আহিলোঁ